অসমৰ বিখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী বুলি ক'লে আমি ক'ব লাগিব শিৱসাগৰৰ বিখ্যাত নৃত্যশিল্পী ইন্দিৰা পি পি বৰুৱা তেওঁ অসমতেই নহয় বিদেশতো তেওঁ শাস্ত্ৰীয় নৃত্যৰে অসমলৈ যি সন্মান আনিছে তাক আমি কৰিব নোৱাৰোঁ তাৰোপৰি তেওঁ ভাৰতৰ উস্তাদ আমজাদ আলি খানক বিয়া পাতি অসমলৈ গৌৰৱ আনিলে তেওঁ উস্তাত চ'ৰবাদক সকলোৱে জানে তেওঁ আমাৰ অসম জোৱাই বুলি সকলোৱে কয় দ্বিতীয়তে আছে আমাৰ যোৰহাটৰ পুষ্পা পুষ্পা ভূঁঞা তেখেতেও দেশ বিদেশৰ পৰা বিভিন্ন সময়ত বিভিন্ন ব সুনাম কঢ়িয়াই আনিছে দ্বিতীয়তে তেওঁলোকৰ সান্নিধ্য মই ইন্দিৰা বাইদেউৰ সান্নিধ্য পাইছোঁ পুষ্পা বৰুৱাৰো পাইছোঁ তেখেতৰ সঁচাকৈ সঁচা অৰ্থত সঁচা শিল্পী তেওঁলোকে তেওঁলোকে যি শাস্ত্ৰীয় নৃত্যৰে যি অসমৰ নাম বিদেশত ৰাখিছে সেয়া আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব আৰু শাস্ত্ৰীয় শি সংগীত শিল্পী প্ৰথমে আমি ক'ব লাগিব আমাৰ অসমৰ পাৰ্বীণ চুলটানা বাইদেউ পাৰ্বীণ চুলটানা গীতে আমাৰ অসমতে নহয় ভাৰততো তেওঁ গীত পৰিৱেশনে আমাৰ অসমলৈ সুনাম কঢ়িয়াই আনিছে আৰু পাৰ্বিণ বাইদেউ পাছতেই আছে আমাৰ ভূপেন হাজ আৰু এতিয়া নতুন প্ৰজন্মত অনেক সংগীত শি শিল্পী ওলাইছে তেওঁলোকে আমাৰ অসমলৈ বিভিন্ন সময়ত সুনাম কৰিয়াই আনিবলৈ সক্ষম হৈছে